কৃষ্ণ ধৰ্মীয় স্থানলৈ যোৱাটো আমি যথেষ্ট ভাল বুলি ভাবোঁ আৰু সঘনাই মানে ধৰ্মীয় স্থানলৈ সঘনাই যোৱাটো ধৰক দুটা পক্ষ আছে দুটা আমাৰ জনাত আমি যিমানটো বুজি পাওঁ সিমানটো হৈছে দুটা স্থান আছে এটা হৈছে ধৰ্মীয় স্থান বুলি ক'লে প্ৰতিখন গাঁৱৰ এটা নামঘৰ থাকে আৰু নামঘৰত মানে উপাসনা কৰা হয় নামঘৰত যথেষ্টখিনি মানে ধৰক আজিকালি প্ৰায় মন নামঘৰতেই মুনিকোট থাকে তাত মানে ডেইলি নামঘৰ মছা মেলা কৰাৰ পৰা মানে চাকি বন্তি জ্বলোৱা চাকি বন্তি জ্বলোৱা হয় তাত মানে ভগৱান প্ৰভুৰ শ্ৰীচৰণত ধূপ বন্তি লগাই সেৱা সৎকাৰ কৰা হয় আৰু সেইখিনিতে মানে আপোনাৰ ধৰক এফাকি ঘোষা আৰু মানে ঘোষা গোৱা ঘোষা গায় আৰু তাত মানে কি কয় এইটো গোসা ঘোষা গাই প্ৰাৰ্থনা গাই তেওঁলোকে সেৱা কৰি গুৰুজনৰ ওচৰলৈ প্ৰণাম জনোৱা হয় কিন্তু ইয়াতে ক'বলৈ গ'লে মোৰ নিজাববীয়া হিচাপে সামাজিক হিচাপে মই ক'ব নিবিচাৰোঁ মই নিজস্ব হিচাপে এটা কথাই ক'ব বিচাৰোঁ মই নিজা হিচাপতে মই নিজৰ ঘৰত মানে ঘৰতে মোৰ নামঘৰ বুলি ক'ব নিবিচাৰোঁ বা অন্য কিবা বুলিয়ে ক'ব নিবিচাৰোঁ নিজৰ নিজৰ মতে নিজৰ নিজেই যিধৰণে ভাল পায় মই মোৰ নিজৰ হিচাপে মই ঘৰত মানে এটা মঠাপনা তৈয়াৰ কৰি লৈছোঁ স্থাপনা স্থাপিত কৰি লৈছোঁ ৰাতিপুৱা গধূলি মই প্ৰতিদিনাই ৰাতিপুৱা প্ৰাৰ্থনা এটা গায় মানে পুৱাৰ মানে হেৰি পুৱা গীত এটা গায় ৰাতিপুৱা সামৰো আৰু ঠিক তেনেধৰণে গধূলি পোৱা সময় গধূলি চাকি বান্তি লগাই প্ৰাৰ্থনা কৰি ঘোষা গাওঁ ঘোষা গোৱাৰ পাছত কীৰ্তন হওক বা কীৰ্তন হওক বা নামঘোষা হওক বা আপোনাৰ গীতা হওক এনেকৈ মই প্ৰায় দি প্ৰতিদিনে প্ৰতিদিনেই মই দুটা দুটা হ'লেও অধ্যায় বা তিনিটা হ'লেও অধ্যায় মই পাঠ কৰোঁ গতিকে নামঘৰলৈ গ'লে এনেকুৱা এটা নামঘৰ বা হৰি মন্দিৰ বুলি কোৱা বস্তুটো এনেকুৱা ধৰণৰ হয় মানে তেওঁৰ ওচৰলৈ গ'লে ধৰক আপুনি দিনটোৰ দিনটো মানে আপোনাৰ ভাল বেয়া সকলোখিনি কৰি দিয়াৰ পাছতো তেওঁ ওচৰত যেতিয়া এনেকৈ গৈ আপুনি শৰ্ণাগত হৈ গ'ল তেওঁ ওচৰলৈ যোৱা মানে কি তেওঁ ওচৰলৈ শৰ্ণাগত হৈছে সেই প্ৰভু কৃষ্ণ মই অতখিনি আজি দিনটোত দুখ ক্রুটি কৰিলো ভুল ভ্ৰান্তি হৈ গ'ল গতিকেলে তাত মানে আমি এটা প্ৰাৰ্থনা কৰোঁ কুটি কুটি ঘূৰাওঁ বুলি আমি এটা ধৰক কুটি কুটি ঘূৰা অপৰাধনীতে আমি কুটি কুটি ঘূৰা আমি হাজাৰ হাজাৰ তাৰমানে ঘূৰৰ অপৰাধ কৰিলোঁ কিন্তু প্ৰতিদিনে আমি অপৰাধ কৰা পাছতো তেওঁৰ ওচৰলৈ আহিব হয়তো অপৰাধ নহ'বও পাৰে বা হ'বও পাৰে প্ৰতিটো কামতে ভাল আৰু বেয়া দুটা দিশ থাকে গতিকেলৈ ভালটো কৰিবলৈ যাওঁতে হয়তো বেয়াও এটা হ'ব পাৰে গতিকে আমি সেই যদিহে বেয়াটো হ'ল তাৰ পৰা মৰিখন পাবৰ কাৰণে আমি হৈছে ভগৱানক আমি বিশ্বাস কৰোঁ আচলতে আজি যদি এই পোনছাতে যদি ক'বলৈ যোৱা হয় ভগৱানক কোনোবাই দেখিছে নেকি মই মোৰ প্ৰশ্নটো কওঁ আমি ভগৱান বিশ্বাস কৰিলোঁ এটাই কথা ক'ম ভগৱানক আজিলৈকে কোনো দেখা নাই তথাছ আমি তেওঁক বিশ্বাস কৰোঁ গতিকেলৈ আমি সেইকাৰণে আমি প্ৰতিদিনাই ৰাতিপুৱা যেতিয়া নেকি আপোনাৰ শুই উঠি অকণমান ধৰক কিবা এইটো সিটো কৰি গা পা ধুই পিনি মোক ব্ৰাছ ছাচ কৰি গা পা ধুই পিনি গা পা ধুই যদি ধৰক আমি উপাসনা মন্দিৰলৈ প্ৰত্যেকখনে উপাসনা স্থান আছে উপাসনা স্থানলৈ গৈ যদি এগছি প্ৰদীপ আৰু গন্ধপুষ্প লৈ যদি তেওঁ ওচৰত যদি শৰ্ণাপন্ন হয় সেই কৃষ্ণপ্ৰভু দিনটো ভালে ভালে কুশলে যাব লাগে বুলি যদি আমি সেৱা পাশী কৰা হওঁ তেতিয়া মানে দিনটোলৈ যথেষ্টখিনি নিজকে মনটো মুকলি লাগে আৰু গধূলি যেতিয়া আমি কামখিনি কৰা হয় ধৰক আমি গা পা ধুই মানে যেতিয়া আমি চাকি ধূপ লগাই আমি প্ৰাৰ্থনা এফাকি গায় ঘোষা এফাকি গায় আমি যদি কীৰ্তন এফাকিও যদি কীৰ্তনৰ ঘোষা কীৰ্তনৰ স্ল'কটো মাতিলোঁ কীৰ্তনৰ স্ল'কটো মটাৰ পাছত মানে তাৰ যদি দুই আধ্যায় বা তিনি আধ্যায় অধ্যয়ন কৰোঁ সেইটো মানে আমি শাস্ত্ৰৰমতে বা বৰ বিশেষ আমি শাস্ত্ৰজ্ঞ নহয় কিন্তু এটা কথা হৈছে তাত কৰা মতে কৈছে কি দিনটোত যি কাম কৰিলোঁ যি কাম নকৰিলোঁ ভগৱানৰ নাম শৰ্চন কৰিলে ভগৱানৰ গুণানু কীৰ্তন কৰিলে দুখৰ পৰা মুক্তি পায় বুলি আমাৰ অপয় পুৰুষসকলে বা আমাৰ গৰুদেৱসকলে আমাৰ যি তেওঁলোকে কৈছে গতিকেলৈ সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কিমানখিনি সফল হৈছোঁ কিমানখিনি বিফল হৈছোঁ সেইটো মই পঞ্চায়তে কোৱাটো মোৰ ভুল হ'ব গতিকেলৈ আমি তেনেধৰণে কৰোঁ গতিকে মোক মই যদি ঘৰত যদি মই ভাল কাম কৰোঁ ধৰক মই যদি ঘৰত যদি ৰাতিপুৱা গধূলি যদি ধূপ বন্তি ধূপ চাকি জ্বলাওঁ গধূলি যদি ধূপ চাকি জ্বলাওঁ মোৰ পুত্ৰ বোৱাৰী বা নাতি মোৰ আদৰ্শক লৈ ভৱিষ্যতলৈ তেনেকৈ চলিব বুলি আশা কৰোঁ গতিকে লৈ এটা কথা কৈছে আগৰ গুৰুহাল যেনী যায় পাছৰ গুৰুহাল সেইফালে যায় গতিকে আমি যদি জ্যেষ্ঠজন হিচাপে আমি পিতৃ সেৱা মাৰ গুৰু সেৱা গৰু সেৱা কৰা পিছতে কৈছে পিতৃ মাতৃ সেৱা চবচে কৈছে কি গুৰু সেৱা পিতৃ মাটিতকৈ কোনো দেও নাই কোনো ডাঙৰ প্ৰভূ হ'ব নোৱাৰে গতিকেলৈ পিতৃ সেৱা মাতৃ সেৱা গৰু সেৱা কৰিবলৈ কৰা যদি যায় ঠিক তেনেকৈ আমাক দেখি যদি আমাৰ ল'ৰা ছোৱালীসকলে বা আমাৰ নাতিপুতিসকলে যদি পুবাৰীসকলে যদি কৰি যায় গতিকেলৈ তেতিয়া নিশ্চয় ধৰ্ম বুলি কোৱা শব্দটো থাকিব ধৰ্মটো জীয়াই থাকিব ইয়াকে কৈ মই এই বিভাগ এই এইটো টপিকত ক'বলগীয়াও আছে বুলি ভাবোঁ কিন্তু ভাবিলোঁ মই বৰ ব্যয়বহুল হিচাপে মই ক'বলৈ আগবঢ়া নাই মই ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ